মোৰ মোৰ দৃষ্টিত সাধাৰণ খাদ্য আৰ ব্যঞ্জন অসমৰ ৰন্ধনশৈলীৰ অংশ হৈছে খৰিচা টেঙা আৰু হাঁহ কোমোৰা পঁইতা ভাত আৰু মচন্দৰি আৰু বিলাহীৰ লগত এক পিটিকা কচু পাতত দিয়া এনেকুৱা বহুত ধৰণৰ আমাৰ অসমীয়া আমাৰ ৰন্ধনশৈলীৰ অংশ আছে আৰু এইবিলাক খাদ্য বনাবলৈ যাওঁতে প্ৰথম প্ৰথম খৰিচা টেঙা বনাবলৈ যাওঁতে প্ৰথম প্ৰথম খৰিচা যিটো বাঁহৰ যিটো কুমলীয়া আগ বা যিটোক আমি গাজ বুলি কওঁ আমাৰ সহজ ভাষাত আমি গাজ বুলি কওঁ সেইটো আমি পিছি পিহনাত পিছি পেলাই এটা হেৰি বাঁহৰ পাত্ৰও পায় নহ'লে বাচনো পায় মানে প্লাষ্টিকৰ এনেকুৱা টেমাও থাকে যিটো বৰ্তন থাকে যিটোত আমি খৰিচাখিনি ৰাখিব লাগে দহ পোন্ধৰদিন ৰখাৰ পিছত সেইখিনিৰ পৰা এটা গোন্ধ ওলায় যিটো গোন্ধক আমি খৰিচা টেঙা বুলি কওঁ এনেদৰে আমাৰ খৰিচা টেঙা আমাৰ বনোৱা হয় তাৰপিছত হাঁহ আৰু কোমোৰা এইটো ৰেচিপিটো হৈছে পোনপ্ৰথমে আমি গোটেইখিনি পাচলি বা ইনগ্ৰেডিয়েণ্টছ্ আমি যেনেধৰণে আপোনাৰ ন ৰচুন পিঁয়াজ আদা জলকীয়া কোমোৰা এইখিনি আমি সকলোখিনি গোটাই কাটি ৰেডী কৰি ল'ব লাগে তাৰপিছত আমি হাঁহৰ মাংসখিনি ভালদৰে ধুই আমি পোনপ্ৰথমেই কেৰাহিত আমি তেল দিম যিটো মই মোৰ নিজৰ যিটো দৃষ্টি বা নিজৰ যিটো মই যেনেধৰণে মই ৰা ৰান্ধো মই মোৰ তেনেকৈয়ে তেনেধৰণেই দাঙি ধৰিব বিচাৰিছোঁ পোনপ্ৰথমে আমি কেৰাহিত তেলখিনি গৰম কৰি তাত আলু আৰু কোমোৰা আলুখিনি আমি আগে ফ্ৰাই কৰি লওঁ আলুখিনি ফ্ৰাই কৰা পিছত সেইখিনি অলপ ৰঙা হোৱাৰ পিছতেই আমি তাত পিঁয়াজ নহৰু জলকীয়া তেজপাত এনেদৰে কিছু আৰু লগত কিছু মছলা যেনে মিট মছলা হওক বা জিৰা গুড়ি হওক বা ধনিয়া গুড়ি হওক এনেধৰণে আমি কেৰাহিত দিওঁ তাৰপাছত সেইখিনি ৰঙা গ সোণালী ৰং হোৱালৈকে আমি এইখিনি ভজাৰ পিছত আমি তাত মাংসখিনি ঢালি দিওঁ যিটো আমি হাঁহ কোমোৰা বনাবলৈ লৈছোঁ তাত অকণমান জালুকৰ গুড়ি দিলে আমি হাঁহ কোমোৰাকণ খাই নিচেই ভাল লাগে হাঁহ কোমোৰাখিনি হাঁহখিনি হাঁহৰ মাংসখিনি তেলত দিয়াৰ পিছত এনেদৰে ঢাকি ঢাকি দহ পোন্ধৰবাৰমান অলপ অলপকৈ ভাজি ভাজি ভাজি ভাজি তাত আমি আলু যিখিনি ভাজি থৈছিলোঁ আলুখিনি আমি তাত ঢালি দিওঁ কোমোৰাখিনি নাভাজিলেও হয় কাৰণ কোমোৰাখিনি অতি সোনকালে মাংসৰ লগত গলি যায় সেইকাৰণে আমি কোমোৰাখিনি আমি আলুখিনিৰ লগতে নভজাকৈয়ে কোমোৰাখিনি দি দিওঁ তাৰপিছত ঢাকি ঢাকি দুবাৰ তিনিবাৰমান লাহে লাহে ভাজি ভজাৰ পিছত অলপকৈ পানী যদি আপুনি গ্ৰেভি বিচাৰিছে তেনেহলে আপুনি কমকৈ পানী দিব আৰু যদি আপুনি অলপ জোল যদি আপুনি অলপ জুলীয়াকৈ যদি খাব বিচাৰিছে তেনেহ'লে আপুনি অলপমান বেছিকৈ গৰম পানী বা উতলা গৰম পানী আপুনি দিব পাৰে উতলা গৰম পানীখিনি দিয়াৰ পিছত তাত অকণমান জালুকৰি গুড়ি এবাৰ ছটিয়াই দিব আৰু অকণমান আদা নহৰু পেষ্ট বা আদা নহৰু খুন্দি থোৱা অকণমান আপুনি তাত দি দিব দিয়াৰ পিছত এনেকৈ দুইবাৰ তিনিবাৰমান ঢাকি ঢাকি উতলাই থ'ব উতলাই থোৱাৰ অলপ পিছত আপুনি অকণমান কেঁচা ধনিয়া যিটো আমাৰ হয় বাৰীত সকলোৰে থাকেই কেঁচা ধনিয়া অলপ মিহিকৈ কাটি তাত ঢা তাত দি দিব ঢাকি আপুনি তাত নমাই দিব পাৰে এনেদৰেই আমাৰ হাঁহ আৰু কোমোৰা ৰন্ধ ৰন্ধা হয় আৰু যিটো কোমোৰা মাংস এনেদৰেই ৰন্ধা হয় আৰু পঁইতা ভাত পঁইতা ভাত যদি আপুনি খাবলৈ মন গৈছে বা বিচাৰিছে তেনেহ'লে এনেই পঁইতাভাত বনোৱাও বহুত ধৰণৰ আপোনাৰ আছে বহুত ধৰণৰ প্ৰণালী আছে ভাতখিনি গৰম ভাতখিনি আগদিনাখনৰ ভাতখিনি আপুনি ভালদৰে সানি লৈ তাত ঠাণ্ডা পানী দি ঢাকি থ'ব তাৰপিছত তাৰ পিছদিনাখনৰ আবেলিলৈ আপুনি পঁইতা ভাতখিনি দা খাব পৰা খাব পৰা হ'ব পঁইতা ভাতখিনি আপুনি এটা তাত গোন্ধ ওলাব যিটো অলপ টেঙা টেঙা ভাৱ হয় সেই টেঙা টেঙা ভাৱটো আপুনি তেনেকৈয়ে পঁইতা ভাতখিনি আপুনি তাত আলু পিটিকা হওক বা মাছৰ পিটিকা হওক এনেদৰে কিছু এনেকৈ খাব পাৰে বা গৰৈ মাছো পুৰি খাব পাৰে বা কাৱৈ মাছো তাৰ লগত পুৰি খাব পাৰে আলু পিটিকা দি আপুনি পিঁয়াজ দি টেঙা দি এনেকৈ খাব পাৰে টেঙা নিদিলেও হয় যিহেতু আমাৰ পঁইতা ভাতখিনি অলপ টেঙা টেঙা ভাৱ আহে সেইকাৰণে টেঙা লগত নেখালেও হ'ব এনেধৰণে আমাৰ যিবিলাক আমাৰ অসমৰ ৰন্ধনশৈলীৰ অংশ এনেদৰেই মই দাঙি ধৰিলোঁ